বৰ্তমান সময়ত মই কুকিঙৰ লগত জড়িত কোনো ধৰণৰ ৱৰ্কশ্বপ বা ক্লাছ মই ল'ব পৰা নাই যিহেতু কোনোধৰণৰ সুবিধাও নাই সেয়েহে মই কোনোধৰণৰ ৱৰ্কশ্বপ বা ক্লাছ ল'ব পৰা নাই তথাপিও এই বিষয়ে মই জানিবলৈ অতিকৈ আগ্ৰহী মই বিভিন্ন ধৰণৰ খাদ্য কিদৰে প্ৰস্তুত কৰে সেই খাদ্য বনোৱাৰ পদ্ধতি কি তাৰোপৰি আমাৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন ধৰণৰ খাদ্য প্ৰণালী বিভিন্ন ধৰণৰ ব্যঞ্জন তাৰ ব্যঞ্জন ৰন্ধাৰ পদ্ধতি এইসমূহ জানিবলৈ অতিকৈয়ে আগ্ৰহী মই জানিব বিচাৰোঁ যে বিভিন্ন ধৰণৰ মচলাৰ কিদৰে বেলেগ বেলেগ ধৰণৰ ব্যৱহাৰ কৰা যায় বিভিন্ন ধৰণৰ পাচলি কি কি ভাজিত ব্যৱহাৰ কৰিব পৰা যায় আৰু বেলেগ বেলেগ ধৰণৰ ৰাজ্যত ৰন্ধা বিশেষ ব্যঞ্জনবিলাক কিদৰে বনাব পৰা যায় মই এইটোও জানিব বিচাৰো যে সাধাৰণকৈ ৰন্ধা ব্যঞ্জনবিলাকো কিদৰে অতি উন্নতমানৰ বনাই তুলিব পাৰো এইখিনি কথাই মই জানিব বিচাৰোঁ আৰু বৰ্তমান যিহেতু মই কোনো ধৰণৰ কুকিং ক্লাছ বা ৱৰ্কশ্বপত জড়িত হ'ব পৰা নাই সেইবাবে কুকিঙৰ লগত জড়িত এইখিনি কথা মই জানিবলৈ আগ্ৰহী